আমি ঘৰত পোহা জন্তুবিলাকৰ লালন পালন ভালদৰে কৰিব লাগে ঘৰত আমি যেনে গৰু ছাগলী পাৰ হাঁহ কুকুৰা আদি পোহো ইহঁতৰ থকা ঠাইবিলাক আমি ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব লাগে পৰিষ্কাৰ কৰি ৰাখিলে আমাৰ জেগাডোখৰ ধুনীয়া হয় আৰু জীৱ জন্তু থাকিও ভাল পায় আমি ঘৰত পোহা সকলো জীৱ জন্তুৰ পৰা আমি বহুতো সাৰ প্ৰস্তুত কৰিব পাৰোঁ ধৰক আমি খেতি কৰিলে আমাৰ খেতিত গৰুৰ গোবৰ ছাগলীৰ গু আদিও আমি দি শাক পাচলিৰ খেতি কৰিলে আমাৰ শাক পাচলিবিলাক ধুনীয়া হয় এইদৰে আমি ঘৰত পোহা গৰু ছাগলীবিলাকৰ গঁৰাল হাঁহ কুকুৰা গঁৰাল ধুনীয়া কৰি চাফ চিকুণ কৰি ৰাখিব লাগে এইবিলাক চাফ চিকুণ কৰি ৰাখিলে আমাৰ মানুহৰ বাবেও ভাল হয় আমাৰ চাৰিওফালে পৰিষ্কাৰ হৈ থাকিলে আমাৰ বেমাৰ আজাৰৰ পৰা বহুতো হাত সাৰি থাকিব পাৰোঁ আমাৰ ঘৰত সকলোৱে জীৱ জন্তু চোৱা চিতা কৰে ঘৰত থকা পৰিয়ালৰ মা দেউতা বাই ভনী পত্নী ল'ৰা ছোৱালী আদিয়েও ঘৰত থকা জীৱ জন্তু ভালদৰে চাব লাগে আমি জীৱ জন্তু ভালকৈ ৰাখিলে জেগাত চাফ চিকুণ কৰি ৰাখিলে আমি বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ লগতে জীৱ জন্তুৰো বহুতো বেমাৰ পৰা হাত সাৰি থাকিব পাৰে